আমাৰ পৰিয়ালত আমি তিনিজনেই মানুহ মোৰ মা দেউতা আৰু মই মাই এগৰাকী শিক্ষয়িত্ৰী প্ৰাথমিক প্ৰাথমিক বিদ্যালয়ত শিক্ষকতা কৰে আৰু দেউতা এগৰাকী খেতিয়ক আৰু মই অলপ ফটোগ্ৰাফিৰ লগত জড়িত আৰু মোৰ বন্ধুবৰ্গবিলাকৰ ভিতৰত কিছুমান বন্ধু ফটোগ্ৰাফিৰ লগত জড়িত আছে কিছুমান সংগীত জগতৰ লগত জড়িত আছে সাংস্কৃতিক ক্ষেত্ৰৰ লগত জড়িত বন্ধু আছে বহু কেইগৰাকী তাৰ ভিতৰত মই সমীৰণ দাৰ কথা ক'ব পাৰোঁ সমীৰণ পৰাশৰ তেওঁ এগৰাকী বিশিষ্ট কি বোৰ্ড প্লেয়াৰ ভাল বাদ্যযন্ত্ৰী অসমৰ সৰ্বোত্তম বাদ্যযন্ত্ৰীৰ ভিতৰত এগৰাকী বুলি মই ক'ব পাৰিম তেওঁক লগতে মোৰ বন্ধু আছে দীপ ঋকশিখা নিপ হিমাংশু দীপ এগৰাকী অভিনেতা হিমাংশু হ'ল গিটাৰ বাদক তেনেদৰে ফটোগ্ৰাফিৰ লগত জড়িত আছে চিন্ময় তেওঁৰ লগত মই একেলগে ফটোগ্ৰাফি কৰিবলৈ যাওঁ মাজে মাজে এইসকলেই মোৰ বন্ধু